ভাত বনাওঁ ভাত ভাত পানী বনাই আমি নানান ধৰণৰ কাম কৰোঁ দালি বনাওঁ দালিত আমি কচু দিওঁ যিকোনো টেঙা দিওঁ আৰু পাচলি বনালে আমি আলু কচু যি য'ত পাওঁ আমি সকলোবোৰ পাচলিত দি আমি খৰলি বুলি কওঁ সেইটো সেই খৰলিকণ আমি খাই বহুত টেষ্টি পাওঁ পাচলিতে নানান ধৰণৰ পাচলি গোটাই আমি তৰকাৰী বনাওঁ সেই তৰকাৰীকণ খাবলৈ মানুহে বহুত টেষ্টি পায় পিঠা পনাত বহুতো মানুহৰ কষ্ট হয় পিঠা বনাওঁতে আমি ঢেঁকী দি পিঠাগুড়ি খুন্দি আনি পিঠা বনাবলৈ আৰু তিল তিল খুন্দিব লাগিব ভাজিব লাগিব পিঠা বনাই আমি মানুহক শুশ্ৰূষা কৰি ভাল পাওঁ আৰু আৰু যেতিয়াই তেতিয়াই আমি সেই পিঠা পনা বনাই আলহীৰ কাৰণে দিয়েই থাকিব লাগে আমি পিঠা বনায়েই থাকিব লাগে আচাৰ চাটনি সকলোবোৰ বনালেহে আমাৰ ভাল লাগে আচাৰ আমি গাজৰ মটৰ বিলাহী কবি চব দি আমি আচাৰ বনাওঁ চাটনি বনাওঁ মানিমুনি নৰসিংহ মানিমুনি নৰসিংহ আৰু আদা নহৰু চব দি আমি চাটনি বনাওঁ সেয়া বনালে আমাৰ বহুতো টেষ্টি লাগে